মই সাধাৰণতে যোগাসন কৰোঁতে এঘণ্টা বা এঘণ্টাৰ অকণমান বেছি এই ধৰক এঘণ্টা পোন্ধৰ মিনিট বা কেতিয়াবা ডেৰ ঘণ্টাও হয় ইমানখিনিয়ে হয় আৰু মই সাধাৰণতে যোগাসনটো মই ৰাতিপুৱা কৰোঁ ৰাতিপুৱা কৰোঁ তাৰ আগতে মই খোজ চোজ কাঢ়ি আহোঁ খোজকৰি খোজকাঢ়ি আহি তাৰপাছত মই যোগাসনটো কৰোঁ এঘণ্টাৰ অলপ বেছি কৰোঁ আৰু মই সন্ধিয়া সময়তো অলপ কৰোঁ সন্ধিয়া সময় খোজকাঢ়িবলৈ যাওঁ খোজকাঢ়ি আহি মই ধৰক এইয়া সেই ছটা বা চাৰে ছয়টাৰ পৰা আধাঘণ্টামান মই অকমান এই যোগাসন কৰোঁ বিছনাত বহি লৈ তাৰপাছত কেইটামান মূদ্ৰা আছে মূদ্ৰা কৰোঁ তাৰপাছত তাতে এই শ্বাস প্ৰশ্বাসৰ এটা ব্যায়াম আছে সেইটো সেইকেইটা কৰোঁ তাৰপিছত এই ধৰক এই হাৰ্টৰ কাৰণে উপযোগী কিছুমান মানে ব্যায়াম আছে সেইবিলাক কৰোঁ গতিকে মই কেতিয়াবা ক'বলৈ গ'লে মই ৰাতিপুৱা আৰু সন্ধিয়া দুটা সময়তে মই ব্যায়ামখিনি কৰোঁ